নমস্কাৰ মই ব্যৱসায়ৰ ওপৰত ক'ব বিচাৰিছো দুআষাৰ আমি ব্যৱসায় আৰম্ভ কৰাৰ কথা প্ৰথমতে ভবা নাছিলো আৰু পৰিয়ালৰ পৰা কোনো লাভ পৰিয়ালৰ পৰা ব্যৱসায় সূত্রে আমি কোনো লাভ কৰা নাছিলো কাৰণ সেইটো কাৰণে আমি ব্যৱসায় কৰা কথা ভবা নাছিলো পিছত যেতিয়া আমি দেখিলো পৰিস্থিতিটো দিনক দিনে অকণমান বেয়া হৈ গৈছে বা বস্তু দাম বাঢ়িছে বস্তু কিনোতে আমাৰ অলপ প্ৰব্লেম হয় বা পঢ়া পাতিৰ কাৰণে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত অকণমান দিগদাৰ হৈছে বা ঘৰুৱা কিছুমান কামৰ কাৰণেও আমাৰ পইচা অসুবিধাৰ কাৰণে আমি ব্যৱসায় কৰিবলৈ বাধ্য নকৰিলে নহ'বই নকৰিলেতো যিটো বস্তুৰ দাম ঘৰখন চলাবলৈ দিগদাৰ হয় ত' গতিকে সেইকাৰণে আমি অকণমান ব্যৱসায় কৰো বুলি ভাবি ব্যৱসায় কৰিবলৈ ল'লোঁ আৰু ব্যৱসায়বোৰ আমি কৰোঁতে বহুত পৰিস্থিতিৰ আগত পাইছো আৰু এতিয়াও পাই আছো তথাপিতো নকৰিলেওতো নহয় কৰি নকৰিলেতো আমি খাবলৈও কেতিয়াবা চিন্তা হয় কেনেকৈ কি কৰিম কি খাম বস্তুৰ ইমান দাম বা ল'ৰা ছোৱালী পঢ়াবৰ কাৰণেও আমাৰ দিগদাৰ হৈ যায় বা ল'ৰা ছোৱালীয়ে কিবা বিচাৰিলও আমাৰ দিবলৈ দিগদাৰ হৈ যায় ত' গতিকে আমি সেইখিনি কাৰণে আমি ব্যৱসায়ত আৰম্ভ কৰাৰ কথা ভাবিলো আৰু আমাৰ নিজৰো বেমাৰ আজাৰ আছেই অসুস্থ থাকো বা দৰৱ পাতিৰ কাৰণেও পইচা দৰকাৰ হয় সেইটো কাৰণে আমি ব্যৱসায়ত আগবাঢ়িবলগীয়া হ'ল আৰু আৰম্ভ কৰাৰ আগতে আমি বহুত পৰিস্থিতিৰ আ আগত পাইছো সেইখিনি পৰিস্থিতি আমি ব্যৱসায় কৰিবলৈ লৈছো তাৰমানে সেইখিনি পৰিস্থিতি অতি ভাল নাছিল আৰু সেইটোৰ কাৰণে আমি ব্যৱসায় আৰম্ভ কৰা কথা ভাবিলো আৰু আৰম্ভ কৰোঁতে আমি বহুত বেয়া পৰিস্থিতিও সন্মুখীন হৈছোঁ সেইটোৰ কাৰণে আমি ব্যৱসায়খন আগবঢ় আগবাঢ়ি যাক বুলি ভাবিছো আৰু আগবঢ়াবলৈ চেষ্টা কৰিছোঁ গতিকে এই ব্যৱসায় পৰিয়ালৰ সূত্ৰে আমি লাভ কৰা নাই আৰু সেইটো কাৰণে আমাৰ অকণমান দিগদাৰ হৈছে হৈছে যদিও মানে আমি কৰিবতো লাগিবই নিজৰ কাৰণে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে নিজৰ ঘৰখনৰ কাৰণে ত' আমি কৰিবই লাগিব আৰু যেনেকৈ হওক জীৱন যাপন কৰি চলি থাকিবতো লাগিব আৰু যিখিনি ল'ৰা ছোৱালী কে দৰকাৰী বস্তু স্কুলৰ হওক পিন্ধা পৰা হওক সাজপাৰেই হওক বা চেন্দেল জোতা কিবা কাৰণে সেইবোৰেই হওক কিনিব কাৰণেওতো ল'ৰা ছোৱালীৰ কাৰণে বহুত বস্তুৰ কাৰণে পইচা দৰকাৰ হয় সেই পইচাৰ কাৰণেও আমি এইটো ব্যৱসায় কৰিব লাগে আৰু ব্যৱসায় নকৰিলে আমাৰ উন্নতি নহয় উন্নতিৰ কাৰণেও আমি ব্যৱসায় কৰিব লাগে আৰু এই ব্যৱসায় কাৰণে আমি পৰিয়ালৰ সূত্রে কোনো লাভ পোৱা নাই আমি নিজে নি নিজেই নিজৰ যিখিনি নিজৰ যিখিনি উপাৰ্জন তাৰে পৰা আমি এইখিনি উপাৰ্জন পৰিয়ালৰ কাৰণে কৰো আৰু আমাৰ পৰিয়ালত যেনিবা চাৰিজন মানুহ চাৰিজন মানুহৰেতো খৰচ আছে ত' এজন মানুহৰ ব্যৱসায় দি নহয় বা এজন মানুহ উপাৰ্জনে দি কিনে আমাৰ নচলে ব্যৱসায় বা বস্তুৰ দামৰ কাৰণেও আমি এইবোৰ হেৰি কৰিব নোৱাৰো সেইটো কাৰণে আমি ব্যৱসায়টো কৰিব লাগে আৰু ব্যৱসায় কৰি বহুতো মানুহ চলি আছে আৰু উন্নতি কৰি আছে গতিকে ব্যৱসায় কৰি আগবাঢ়ি যাব লাগে